গৰু ম'হ ছাগলী তিনিটাও পুহিলে অলপমান অসুবিধাও হয় আৰু সুবিধাও হয় তথাপিও তাৰ মাজতে আৰু গৰুটো বেলেগকৈ থ'ব লাগিব ছাগলীটোও বেলেগকৈ থ'ব লাগিব ম'হটো বেলেগ খুটিত থ'ব লাগিব তেতিয়া আৰু ছাগলীটো আৰু বাম মাটিতে চৰিব পানী দুনি তাত চৰিব নোৱাৰে গৰু ম'হ অলপমান হয় আৰু তাৰ মাজতে ধৰক গৰুৱে বোকা গছকি হ'লেও চৰিব ছাগলীয়েতো বোকা নগচকেই ছাগলীটো এৰাল দিব হ'লে মানে একদম শুকান জেগাত থ'ব লাগিব সলাই বদলি কৰি থাকিব লাগিব টাইমে টাইমে আকৌ নিজৰ পচন্দৰ ঘাঁহ সি নিজে বিচাৰি খাব তাকতো এৰাল দি থৈ অহা ঘাঁহতো খাই নাথাকেই গৰু নিচিনাকৈ আৰু গৰু হৈছে এজেগাত ধৰক আন জেগাৰ পৰা এজেগাত সলাই মেলি থাকিব লাগিব আকৌ টাইমে টাইমে গৈ আকৌ পানী চানী খুৱাবও লাগিব এনেকে ছাগলীয়েও পানী খায় ৰ'দ দিলে মানে ধৰক সিহঁতকো পানী দুনি খোৱাবই লাগিব ম'হ হৈছে এজেগাৰ পৰা আকৌ দূৰণি জেগাত চাবই গৈ তাত এৰাল দি থৈ আহিব লাগিব দিনটোলৈ আকৌ গৈ কিনে আকৌ ম'হ আনিব লাগিব ম'হ আনি আকৌ বান্ধা খোন্ধা কৰি আকৌ ভাগে ভাগে ছাগলীটো চাং পাতি দিব লাগিব এখন চাং দিব লাগিব গৰুটোলৈ আকৌ বেলেগ সুকীয়া সুকীয়াকৈ ৰাখিব লাগিব আৰু পশু পালন কৰা হেৰি কাৰণ পুহিব হ'লে মানে ছাগলীয়ে আৰু গৰু ম'হ একেলগেতো ৰাখিব নোৱাৰি ত' বেলেগ বেলেগকৈ গঁড়ালটো সাজিব লাগিব ছাগলীটো চাং পাতি থ'ব লাগিব গৰুটো আকৌ বেলেগকৈ গোহালি এটা সাজি ম'হৰতোতো য'তে গছৰ তলত হ'লেও বান্ধাখিনি ঠাইত কৰিব পৰা যাব তেনেকৈ আৰু ম'হটোতো আনিব লাগিব আকৌ বোকা পানী গছকি মেলি গোটেই আকৌ ঘাঁহ পানীৰ কথা আছে সব জেগাতে একেদিনে ঘাঁহ নাপায়েই আকৌ বেলেগ জেগাত আকৌ এদিন যাব লাগিব চাবলৈ ঘাঁহ আছেনে নাই তাত আকৌ গৈ কেনে তাত খুঁটি মাৰি আকৌ এৰাল দি থৈ আহিব লাগিব আকৌ এইফালে ছাগলীটো ক'ত বাঁহ খাই আছে এনেকৈ এৰাল দিব লাগে তাকো আকৌ সলাব লাগিব সলাই থাকিব লাগিব তাৰপিছত আকৌ গৰুটো আকৌ গৰুটোকো অলপ চাব লাগিব আকৌ গৰুটো চাই মেলি হৈ যোৱাৰ পিছতে আকৌ আকৌ ম'হটো আকৌ যাবলৈ চাবলৈ আকৌ বা বাঁহ খাই আছে নেকি বা কিবা কি কৰিছে চাই আহোঁগৈ চাব যাব লাগিব আৰু তেনেকৈ চাই মেলি আহি আৰু গধূলি হোৱা মাত্ৰকে আৰু ধৰক ছাগলীটো আৰু বন্ধা গঁৰালত এৰাল দি বান্ধিব লাগিব আৰু গৰুটো ক'ত আনি মেলি আৰু গোহালীলৈ চমু চপাই আনিব লাগিব আকৌ যাব লাগিব মোৰ দূৰণি ওচৰতো নহয় ম'হ এৰাল দিব হ'লে আমাৰ দূৰ দূৰ যাব লাগিব যাওঁতে গৈ আহি আকৌ ম'হটো খুঁটিত আনি আকৌ বান্ধা কুন্ধা কৰিব লাগিব আকৌ গধূলি সময়ত আকৌ অলপ চলপ জাকো দিব লাগে নহয় জাক চাক দিব লাগিব তেতিয়া সিহঁতে অকণ শুই ভাল পায় আৰু আমি জাক দিয়া হৈ যোৱাৰ পিছতে আৰু গধূলি সময়ত আৰু গঁড়াল চৰাল বন্ধ কৰি মেলি আৰু আমি

ছাগলী হ'ব আৰু আজি ইমানতে সামৰণি কৰিছোঁ